হয় মই নাচৰ ৰিল আৰু চৰ্ট ভিডিঅ' চাওঁ আৰু নিজেও ৰিল বনাওঁ মাজে মাজে ৰিল বনাই মই বহুত ভালপাওঁ আৰু সামাজিক মাধ্যমত প্ৰিয় নৃত্যশিল্পী বুলি ক'বলৈ গ'লে এতিয়া নতুন প্ৰজন্মৰ চুমী বৰা বা বহুত প্ৰিয় হৈ গৈছে সকলোৰে কাৰণ চুমী বৰা বাই বহুত ভালকে নাচে আৰু লয়লাস বহুত ভাল বাৰ আৰু বহুকেইটা ভিডিঅ'ত আজিকালি বাকেই দেখা পোৱা যায় অসমীয়া গানেই হওক বা ৰিলচতেই হওঁক বা সামাজিক মাধ্যম বুলি ক'লে অকল চুমী বৰা বাকে দেখা পোৱা যায় ভিডিঅ'বোৰত সেইকাৰণে মোৰ চুমী বৰা বাক বহুত ভাল লাগে আৰু আগৰ নৃত্যশিল্পী বুলি ক'বলৈ গ'লে উৎপল দাদা বৰষা বা নিশিতা গোস্বামী বা যতীন দাদা আদি বহুকেইজনেই আছে হ'লেও এতিয়া নতুনকৈ উঠি অহা প্ৰজন্মৰ ভিতৰত ক'বলৈ গ'লে চুমী বৰা বাক মোৰ বহুত ভাল লাগে